বাসী জনজাতি লোকে বাস কৰে যেনে মিচিং বড়ো আহোম কছাৰী দেউৰী আদি তেওঁলোকৰ নিজস্ব ভাষা সংগীত সাজপাৰ সাংস্কৃতিক অনুষ্ঠান আছে তেওঁলোকে তেওঁলোকৰ ভাষাশৈলী বেলেগ বেলেগ

এই বড়োসকলে আহোমসকলৰ যেনে সংগীত সাজপাৰ ভাষা আদি বেলেগ বেলেগ আহোমসকলে সকলৰ সাজপাৰসমূহৰ ভিতৰত প্ৰধান হৈছে মেখেলা চাদৰ ধুতি মুগা মুগা চোলা আদি বড়োসকলৰ দখনা ঢোলবিৰি জোনবিৰি ইত্যাদি গহনা পাতিসমূহ আহোম লোকসকলে পিন্ধে পিন্ধা দেখা যায় যেনে তেওঁলোকৰ ভাষা সংস্কৃতি বেলেগ বেলেগ শিক ঠিক তেনেদৰে বড়ো কছাৰী দেউৰী আদি লোকসকলৰো নিজস্ব সাজপাৰ সংগীত সাংস্কৃতিক অনুষ্ঠান পালন কৰে বড়োসকলৰ নৃত্যশৈলীক গোমৰাট আদি নৃত্য পালন কৰে আহোমসকলৰ দৰে ঠিক তেনেদৰে মিচিংসকলে আলি আঃয়ে লৃগাং আহোমসকলে বিহু বড়োসকলে বৈচাগু আদি উৎসৱ পালন কৰে তেওঁলোকৰ খাদ্য পাৰো বেলেগ বেলেগ আহোমসকলে প্ৰধানকৈ গাহৰি মাংস খাই ভাল পায় তেওঁলোকৰ অনুষ্ঠান প্ৰতিষ্ঠানত গাহৰি মাংস প্ৰধান ঠিক তেনেদৰে কাৰ্বি সকলৰো নিজ নিজস্ব খাদ্যভাস আছে তেওঁলোকে বিশেষকৈ কুকুৰা মাংস হাঁহ মাংস আদি খায় ভাল পায় আহোমসকলৰ প্ৰধান পানীয় হৈছে আপং ঠিক তেনেদৰে বড়ো কাৰ্বিসকলৰ পানীয়সমূহক সৰহ আদি নামেৰে জনা যায় এনেদৰে অসমৰ গ্ৰাম্য অঞ্চলসমূহত বিভিন্ন জনজাতি লোকসকলৰ নিজস্ব ভাষা সংস্কৃতি আছে আৰু তেওঁলোকে এনেদৰে অসমত বাস কৰে